মই ৰান্ধনিশালত বহু বিভিন্ন ধৰণৰ খাদ্য ৰান্ধোঁ ৰঙলাও চব্জি বনাওঁ মছলা ব্যৱহাৰ কৰোঁ তাত পিঁয়াজ নহৰু জলকীয়া তেনেকুৱাবিলাক ব্যৱহাৰ কৰোঁ আৰু জাতিলাও চব্জি বনাওঁ তাতো মছলা মিট মছলা ব্যৱহাৰ কৰোঁ পাঁচপুৰণ ব্যৱহাৰ কৰোঁ ধনিয়াগুড়ি ব্যৱহাৰ কৰোঁ জীৰাগুড়ি ব্যৱহাৰ কৰোঁ সেইবিলাক ব্যৱহাৰ কৰোঁ আৰু মাংস বনাওঁ মাংসত মই তেল ব্যৱহাৰ কৰোঁ তেল দিওঁ তেল দিয়াৰ পিছত নিমখ হালধি বিভিন্ন ধৰণৰ নহৰু আদা ইলাচি দালচেনি পিঁয়াজ সকলো মিশ্ৰণ দিওঁ তাতে আৰু ব্যৱহাৰ কৰিব পাৰি মছলা ব্যৱহাৰ কৰিব পাৰি মই অতি মাত্ৰা মছলাও ব্যৱহাৰ নকৰোঁ প্ৰায়বিলাক বস্তুতে অকল নৰ্মেল বনাওঁ খালি কিছুমান মছলাই আমাৰ শৰীৰত বিভিন্ন ধৰণৰ অপকাৰ কৰে সেইখিনি মছলা আমি সাধাৰণতে ব্যৱহাৰ নকৰোঁ আমি অকণমান জলকীয়া দিওঁ জ্বলাৰ ভাব এটা আহিবৰ বাবে আৰু হেৰি তাতে গোটা ধনিয়া জীৰা সকলো মিক্স কৰি পিচি লৈ তাত এখন মছলা ব্যৱহাৰ কৰি এনেকৈ মছলা দিওঁ বেলেগ ধৰণৰ পেকেটিং মছলা আমি ব্যৱহাৰ নকৰোঁ তেজপাত ব্যৱহাৰ কৰোঁ অকণমান চেণ্ট ওলাবৰ কাৰণে কেঁচা ধনিয়া ব্যৱহাৰ কৰোঁ সেইখিনিয়ে